মোৰ কোনো ধৰণৰ ডাক টিকট সংগ্ৰহ কৰা নাছিলোঁ শিলো তেনেকে সংগ্ৰহ কৰা নাছিলোঁ কেৱল মুদ্ৰা সংগ্ৰহ কৰাত মোৰ হবি নিচিনা আছিলে বহুত ধৰণৰ মুদ্ৰা তেনেকে সংগ্ৰহ কৰি ৰাখিছিলোঁ আনকি বেলেগ দেশৰ মুদ্ৰাও ৰাখিছিলোঁ তেনেকে আগৰ দিনৰ পাঁচ পইচা দহ পইচা এক পইচা চাৰি অনা পঞ্চাছ পইচালৈকে এনেকে সংৰক্ষণ কৰি ৰাখিছোঁ আৰু ভূটান আৰু নেপালৰো মুদ্ৰা সংগ্ৰহ কৰিছোঁ লগতে ডুবাইৰ ডিহামো মই সংগ্ৰহ কৰি ৰাখিছোঁ বেলেগ দেশৰ বুলি ভাল লাগে কাৰণে এইবিলাক সংগ্ৰহ কৰি ৰাখিছোঁ সেই বিলাক মোৰ লগত থকা এই মুদ্ৰাসমূহ এতিয়া মোৰ মূল্যহীন নিচিনা হৈছে আৰু বৰ্তমান মূল্য কোনোবাই দিলেও সেইবিলাক দিব নিবিচাৰোঁ কাকো কাৰণ সেইবিলাক ভৱিষ্যতৰ কাৰণে ৰাখিছোঁ হয়তো আমাৰ পিছৰ প্ৰজন্মই সেইবিলাক চাব দেখিব সেইবাবে ৰাখিছোঁ